যদি মই পৃথিৱীৰ যিকোনো ঠাই এখন ভ্ৰমণ কৰিব বিচাৰোঁ তেতিয়াহ'লে মই কেদাৰনাথ যাব বিচাৰিম কিয়নো মই এজন হ'লো সম্পূৰ্ণ শিৱ ভক্ত মানুহ সেইবাবে মই সদায় কেদাৰনাথত যাবৰ বাবে চেষ্টা কৰিম কেদাৰনাথ হ'ল ভাৰতবৰ্ষৰ এখন ঐতিহাসিক ৰাজ্য উত্তৰাখণ্ডত অৱস্থিত কেদাৰনাথৰ বিষয়ে ক'বলৈ গ'লে কেদাৰনাথ হ'ল বা মহাদেৱৰ মন্দিৰ কেদাৰনাথত কেদাৰনাথত সম্পূৰ্ণৰূপে শিৱসকল আৰু বিভিন্ন ধৰণৰ বিভিন্ন দেশ বিদেশৰ সন্যানী সন্যাসী তথা দেশ বিদেশৰ বহু বহু মানুহ ইয়াত সমাগম হোৱা দেখা যায় সেইবাবে মই কেদাৰনাথ যাব বিচাৰিম কিয়নো মোৰ সৰুৰ পৰাই এটা সপোন আছে যে মই কেদাৰনাথ যাম পৃথিৱীৰ যিকোনো ঠাই এখন যদি মোক কোনোবাই কয় পৃথিৱীৰ যিকোনো এখন ঠাইত ভ্ৰমণ কৰিব লাগে তেতিয়াহ'লে মই কেদাৰনাথককে চইছ কৰিম